পাহাৰীয়া ঠাইলৈ গৈ ভাল পোৱাৰ কাৰণটো মোৰমতে আচলতে আমি আচল সমতলত থাকোঁ সেইকাৰণে অকণমান পাহাৰীয়া পালে মনটো ভাল লাগে আৰু এটা কথা মোৰ কাৰণে পাহাৰত অকণমান সেউজীয়াবোৰ বেছি থাকে সেউজীয়াবোৰ বেছি থকাৰ কাৰণেই বোধহয় সেউজীয়া ভাল পোৱা মানুহ কাৰণেই আচলতে মই পাহাৰলৈ গৈ মই ভাল পাওঁ